অঁ অঁ বহু মই গুৱাহাটীৰ পৰা কৈছিলোঁ অঁ প্ৰভু মানে মই মাজুলী ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ এতিয়া মাজুলী মই জানিব বিচাৰিছোঁ যে মাজুলী কোনখন সত্ৰত মানে গ'লে মই ভাল হ'ব বা কোনখন সত্ৰত মুখা চাবলৈ পাম আৰু কোনখন সত্ৰত মই সাঁচিপতীয়া পুথিখিনি চাবলৈ পাম সেইটো আপোনাৰ পৰা জানি লওঁ বুলি ভাবিছিলোঁ হয় হয় হয় হয় অ

অঁ অঁ অঁ অঁ ঠিকে আছে অঁ হয়

এ ৰজা ৰজাদিনীয়া ৰ ৰজাদিনীয়া কিছুমান

অঁ ঠিক আছে আপোনাক লগ পোৱা যাবনে সত্ৰলৈ গ'লে হয় হয় অ ঠিক আছে আপোনাক তেতিয়া মই গ'লে লগ কৰিম দিয়ক অঁ অঁ ঠিক আছে দিয়ক অ